আমি নাগালেণ্ডলৈ গৈছিলোঁ নাগালেণ্ডলৈ যাওঁতে সিহঁতৰ মাত কথাবোৰ ভাষাবোৰ আমি বুজি নাপাইছিলোঁ প্ৰথমতে তাৰপাছতে বুজি নোপোৱা দুখত যেনিবা তাৰপাছতে আমি আকাৰ ইংগিততে ভাত খাওঁ বুলি কৈছিলোঁ ভাত খাবলৈ দিছিলে তাৰপাছত ভাত খাই মেলি উঠি আকৌ পানী পিয়াহ লাগিছিলে পানী পিয়াহ লাগোঁতে আকৌ এনেকৈ পানীৰ বটলটো দেখুৱাই দিছিলোঁ পানী বটলটো দেখুৱাই দিওঁতে পানীৰ বটল দিছিলে আৰু তেনেকৈ ধৰণে আমি নাগামিজটো ক'ব নাজানো হেঁতি আমাক লৈ যায় লৈ গৈ পেলাহেনি নাগামিজ কবি না এনেকৈ কয় আমিতো নাজানো সেইকাৰণে কওঁ তেতিয়া কৈছে নাগামিজ নাজানিলে কেনেকৈ হ'ব জানিবতো লাগিব সেনেকৈ কয় কবি না নাগামিজ কবি এনেকৈ কয় আমি নাগামিজ নাজানে এনেকৈ কওঁ নগাই তেতিয়া কয় আপুনিটো নগামিজ নাজানিলে নহ'বতো আমি আহোম লাগা আৰু নগা একেইহে ভাই ভাই আছে সেনেকৈ কয় এনেকৈ সেনেকৈ কয় কৈ পেলাইহেনি তেতিয়া যেনিবা নগা নগায়ে কয় এই যেনিবা আজি আমাৰ ঘৰতে থাকিবি নগা কথা শিকি এনেকৈ কয় আমি তেতিয়া কওঁ আজিতো আমি থাকিলে নহ'বতো ল'ৰা বাচ্ছা আছে তাকে কোনে পালন কৰিব এনেকৈ কওঁ তেতিয়া তেতিয়া কয় ল'ৰা বাচ্ছাখন লৈ আহিব লাগিছিলে কেলৈ নানিছিলি সেনেকৈ কয় ক'লে কি কৰিম আৰু এতিয়া তাৰমানে আমিতো আহিবতো লাগিবই গাড়ী মটৰ অসুবিধা ইপিনে এই গধূলি হৈ গৈছে গাড়ী মটৰ পাবলৈও টান গাড়ী মটৰ নোহোৱা দুখত আমি তাৰপিছতে সেই ৰাতিটো আৰু নগা ঘৰতে থাকিলোঁ নগা ঘৰত থাকিলোঁ গোটেই ৰাতিটো নগা ঘৰত থাকি নগা কথা পাতি পাতি পাতি পাতি ৰাতি ৰাতিটো তাতে থাকি সিহঁতৰ ভাতেই খাবলৈ দিলে সিহঁতিয়ে আকৌ বইল চব্জিহে বনায় বইল চব্জি বনাই কৰি আমাক সিহঁতৰ ঘৰত ভাত খাবলৈ দিলে ভাত খাই মেলি হৈ গ'ল হৈ গ'লত তেতিয়া আমি কৈছোঁ যে এতিয়া আমি কি কৰিম বিছনাখন বিছনা পাৰি দিছে নগাঘৰত বিচনা পাৰি ধুনীয়াকৈ শুবলৈ দিছে শুবলৈ দিয়াৰ আৰু আমি শুইছোঁ শুই পেলানি তাৰপাছত আকৌ ৰাতিপুৱাইছে ৰাতিপুৱালত কৈছে ভা ককাই আমি আজি দিদি আমি আজি যাব ঘৰতে এনেকৈ কৈছে এই ৰ'বি না আজিতো এতিয়া এই ভাতটো পকাইছে ভাতটো পকাই কেনা খাই যাবি ভাতটো পকাইছে মইতো এইটো মাছ এটা আনে আনোগৈ ধৰি আৰু গাহৰি মাংসটো আনো তেতিয়া আমিতো এইটো চব্জিটো বনাব বনাই কেনে খাই কেনে আপুনি খান গুচি যাব দেই সেনেকৈ কৈছে সেইদৰে কোৱাত আৰু আমি এতিয়া সেইটো খাই বৈ আকৌ ৰাতিপুৱা পিছদিনাখন আকৌ গাড়ী গাড়ী সিহঁতৰ নিজৰ সেই গাড়ীত আনি পেলাহেনি থৈ পেলাহেনি হেৰিত থৈ গৈছে ভাণ্ডাৰীত থৈ গৈছে ভাণ্ডাৰীৰপৰা আকৌ আমি গাড়ী ধৰি ঘৰ পাইছোঁহি